আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বিশেষত্ব ফুটবল যি আমাৰ ভাৰতৰ টীম আছে ভাৰতৰ টীমে যি যিদৰে খেলত অগ্ৰগতি লাভ কৰিব লাগিছিল তেনেদৰে অগ্ৰগতি কৰিব লাভ কৰিব পৰা নাই গতিকে ভাৰতৰ ফুটবল টীমক আৰু অলপ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু লগতে তেওঁলোকৰ ভৱিষ্যত যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালদৰে স্বীকৃতি লাভ কৰিব পাৰে তাৰ চেষ্টা অভ্যাস ৰখাতো যথেষ্ট প্ৰয়োজন আছে আৰু লগতে আমাৰ ভাৰতৰ ক্ৰিকেট খেলৰ ক্ষেত্ৰত যিখিনি ক্ৰিকেট খেলুৱৈ আছে তেখেতলোকৰ ক্ষেত্ৰতো কিছু কিছু হয়তো দুই এটা ক্ষতি নাতি ৰৈ যাবও পাৰে সেইখিনিও যাতে ভৱিষ্যতে তেওঁলোকৰ আৰু উন্নতি তেওঁলোকে কৰিব পাৰে বা ভাল প্ৰদৰ্শন কৰি দেখাব পাৰে খেলত তাৰ বাবে চেষ্টা হাতত লোৱাটো যথেষ্ট প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু বাকী অন্য খেল সকলো আছে যিখিনি আমাৰ কাবাডী খেল বা হকী খেল আৰু বেডমিণ্টন এইবিলাক খেলতো আৰু অগ্ৰগতি লাভ কৰিব বুলি আশা ৰাখিছোঁ কিন্তু কথা হ'ল কি ভাৰতৰ প্ৰথম ফুটবল টীমটোক ভাল দৰে প্ৰশিক্ষণ দি যাতে স্বীকৃতি লাভ কৰিব বাবে পাৰে তাৰ বাবে মই স্বীকৃতি লাভ কৰিব বুলি ভৱিষ্যতে আশা ৰাখিছোঁ